ভাৰতীয় যি বাদ্যযন্ত্ৰ পৌৰাণিক বাদ্যযন্ত্ৰ কলা সংস্কৃতি সেই সকলোবোৰ বৰ্তমান সময়ৰ বৰ্তমান আধুনিকতাৰ কবলত নাইকিয়া হৈ হৈ আহি থকা দেখা পোৱা গৈছে বৰ্তমান সময়ত নোহোৱা হৈ গৈছে আমাৰ যি সংস্কৃতিসমূহ সেইসমূহ বৰ্তমান যুগত নোহোৱা হৈ গৈছে সেইসমূহক সংৰক্ষণ কৰি ৰখাটো অতি আৱশ্যক যিহেতু আমাৰ আহি থকা প্ৰজন্মবিলাকক আমি তেওঁলোকক যাতে সেই শিক্ষা আমাৰ কলা সংস্কৃতিসমূহৰ আমাৰ পৌৰাণিকতাৰ যি শিক্ষা যি সংস্কৃতি সেইসমূহৰ বিষয়ে যাতে আমি তেওঁলোকক জ্ঞান দিব পাৰোঁ আমি আহি থকা প্ৰজন্মই যাতে সেইখিনি জ্ঞান পায় আৰু তাৰ পিছৰ প্ৰজন্মই যাতে সেইখিনি শিক্ষা তেওঁলোকক দিব পাৰে সেইসমূহৰ কথা লক্ষ্য ৰাখিয়েই আমি এক আমাৰ যি পৌৰাণিকতাৰ যি বাদ্যযন্ত্ৰ হওঁক বা কলা সংস্কৃতি হওঁক সেই সকলোবোৰ সংৰক্ষণ কৰি ৰখাটো অতি আৱশ্যক হয় আগত যি পৌৰাণিকতাৰ যি পৌৰাণিকত যি ঋষি মুনিসকলৰ মুখে মুখে যিবোৰ প্ৰচলন হৈ থকা গীতসমূহ হওঁক যি পৌৰাণিকতাৰ যি মুদ্ৰা প্ৰচলন আছিলে সেই মুদ্ৰাসমূহ এতিয়া নাইকিয়া হৈ গৈছে সেই মুদ্ৰাসমূহৰ জৰিয়তে আমি ধৰিব পাৰোঁ যে কোনটো মুদ্ৰাৰ তাতে চন লিখা থাকে যাৰ জৰিয়তে আমি কোনটো ৰজাৰ হওঁক বা কোনটো ৰজাৰ কালৰ হয় সেই মুদ্ৰা আমি তাৰ গম পাব পাৰোঁ তাৰ অনুমান লগাব পাৰোঁ সেইসমূহ যাতে সকলোবোৰ নাইকিয়া হৈ গৈছে সেই সকলোবোৰ আমি সংৰক্ষণ কৰি আমি যাতে আহি থকা প্ৰজন্মক যাতে সেই শিক্ষা দিব পাৰোঁ আমাৰ সংস্কৃতিসমূহ দিব পাৰোঁ সেই সকলোবোৰৰ প্ৰতি লক্ষ্য ৰাখিহে আমি এইসমূহক সংৰক্ষণ কৰি ৰখাটো অতি আৱশ্যক হয় আমাৰ সংস্কৃতি লাহে লাহে নাইকিয়া হৈ হৈ আহি আছে যি আমাৰ বাদ্যযন্ত্ৰসমূহ লাহে লাহে নাইকিয়া হৈ হৈ আহি আছে আমাৰ যি পৌৰাণিক প্ৰচলন যিবোৰ কলা শৈলী সকলোবোৰ লাহে লাহে নোহোৱা হৈ হৈ গৈছে সেই সকলোবোৰক আমি সংৰক্ষণ কৰি ৰাখি আমি যাতে প্ৰজন্মক আমি শিক্ষা দিব পাৰোঁ তাৰ ওপৰতে লক্ষ্য ৰাখি আমি তাক সংৰক্ষণ কৰাৰ প্ৰয়োজন আছে